অঁ হয় কওকচোন অঁ হয় কওকচোন অঁ হয় কওকচোন বাৰু কোনে কৈছে বাৰু অঁ হয় কওকচোন বাৰু অঁ অঁ অঁ হয় অ' মই এতিয়া খবৰটো দিম বাৰু মানে মই এতিয়া চেক্ৰেটৰীলৈ খবৰটো দিম আৰু নটিছ এখনো পঠাই দিম বাৰু আৰু মই যিমান যিমান পাৰোঁ অঁ মই যিমান পাৰো আপোনাৰ কামটো সোনকালে হ'বলৈ চেষ্টা কৰিম আৰু আপোনাৰ চেক্ৰেটৰীলৈও নটিচ নটিচ এখনো পঠিয়াম বাৰু অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই মই চিক্ৰেটৰীলৈ এইমাত্ৰ ফোন এটা কৰিম আৰু নটিচ এখনো যিমান পাৰোঁ সোনকালে পঠিয়াম বাৰু যাতে এই নাপাওঁ নাপাওঁ এইটো আপোনাক কৰ্তব্য়ই বাৰু

অঁ ঠিক আছে মই চেষ্টা কৰিম ঠিক আছে অঁ